জন্তু গৰু হাঁহ কুকুৰা গাহৰি ছাগলী মোৰ সকলো বস্তু আছে গৰু মই গৰু গোহালিত বান্ধো গৰু ৰাতিপুৱা গৰু চফ গোহালি চাফা কৰিব লাগে আৰু গৰুকেইটা উলিয়াই পঠাব লাগে আমাৰ গৰু গৰু বান্ এৰাল দি থোৱা হয় গৰুবিলাকক আকৌ গধূলি বন্ধা হয় সেই সেই দানা গৰু দানা দিয়া হয় গধূলি গৰুৰ দানা দিয়াত আৰু ইহঁতক মাজে সময়ে পেলুৰ দৰৱ দিয়া হয় গধূলি হ'লে গৰুবিলাকক জাগ দিয়া হয় মহে নেখাবৰ কাৰণে গৰু গৰু গোহালিটো চাফ চিকুণকৈ ৰাখি ইহঁতক ৰ'দত সিহঁতে সেই বৰষুণৰ পানী নপৰাকৈ সিহঁতক যতন কৰি ৰখা হয় তেনেকৈ আৰু হাঁহ কুকুৰাক আছে কুকুৰা হাঁহকেইটা আমাৰ হাঁহ গড়ালত বন্দা হয় হাঁহ গড়ালত বান্ধোতে ৰাতিপুৱা সিহঁতক দানা পানীৰ যোগান ধৰা হয় দানা সিহঁতক দানা হিচাপে তুঁহ গুড়ি আৰু চাউল তেনেকুৱা ধৰণৰকৈ দিয়া হয় সিহঁতক গধূলি হ'লে মানে সিহঁতক জাগ দিয়া মহৰ মহে মহৰ পৰা আঁতৰত থকাৰ কাৰণে থাকাৰ মহক পৰা সিহঁতক বচাই ৰাখিবৰ কাৰণে আমি জাকো দিওঁ আৰু কুকুৰা হাঁহ গড়ালত চব পৰিষ্কাৰকৈ ৰখা হয় এনেকৈ সপ্তাহত কেতিয়াবা সাৰি পুছি তাহাঁতক চফা কৰি গোবৰবিলাক পেলাই দিয়া হয় হাঁহৰ কুকুৰাৰ আৰু মোৰ ঘৰত গাহৰি আছে গাহৰিক ওখ ঠাইত এটা অলপ ওখকৈ পকাৰ নিচিনা বনাই সিহঁতক অলপ যতন কৰি ৰখা হয় এই গাহৰিক দেনা আনি দেনা দিয়া হয় আৰু পৰাপক্ষত সিহঁতক আঁঠুৱাও ব্যৱস্থা কৰা হয় আঁঠুৱা দিলে সিহঁতৰ মহৰ কামুৰণিৰ পৰা অলপ ৰক্ষা পৰে আৰু মাজে সময়ৰ ইহঁতক পেলুৰ দৰৱ আৰু ভেকচিন দিয়া হয় গৰুকো ভেকচিন দিয়া হয় এই সেই গৰু আৰু হাঁহ কুকুৰা পালনৰ স মোৰ স্বামীয়েও সহায় কৰে যথেষ্ট আৰু ঘৰৰ মই নোৱাৰা সময়টোত ল'ৰা ছোৱালীয়েও সহায় কৰে সকলোৱে আমি এই হাঁহ গৰু পালন কৰোঁ গৰু ভেকচিন বছৰেকত এনেকৈ ভেকচিনো দিয়া হয় সিহঁতক